মই কথা এটা জানিবলৈ আহিছোঁ ইয়াত মোৰ মানে মা দেউতাৰ মানে উশাহ লোৱাত অকণমান অসুবিধা পাইছে আৰু বহুত দিনৰপৰা এইটো হৈয়ে আছে আৰু মানে মই ভাবিছিলোঁ এইবোৰ এনেই মানে দুদিনমানৰ কাৰণে হৈছে ভাল হৈ যাব কিন্তু নহয় এনেকৈ ঘনাই ঘনাই হৈ আছে সেইবাবে ইয়ালৈ আহিলোঁ যাতে মানে ডক্টৰ পাম নে নাপাম তাকো সুধিবলৈ আহিছোঁ আৰু কেইটা বজাৰপৰা কেইটালৈকে ডক্টৰ বহে আৰু কোনদিনাখন পোৱা যাব আৰু তেওঁলোকক আনিলে যদি আকৌ মই ঘূৰাই লৈ পঠিয়াওঁ ঘূৰাই লৈ যাবলগীয়া হয় সেয়াও মানে অকণমান দিগদাৰ হয় সেইকাৰণে বোলো ইয়াত ভালকৈ চব জানি লৈ মেলি আনিম বুলি ভাবিছোঁ আৰু মানে আৰু ইয়াত চব সুবিধা আছে নাই যেনেকৈ এইবোৰ টেষ্ট চেষ্ট কৰা আৰু কিমান দিনৰ মূৰত সেই টেষ্টবিলাকৰ ৰিপৰ্ট পাম আৰু ডক্টৰে চাই দিয়া পিছত মানে দৰৱ পাতিবিলাকো যে চব ইয়াত নাপায় ন কিছুমান দৰৱ আৰু সেইবিলাকৰ বিষয়েও অলপ মানে জানি ল'ব আহিছোঁ যে চব দৰৱ ইয়াতে পামনে নে মই বেলেগৰপৰা আকৌ আনিব যাব লাগিব আৰু ইয়াত ভৰ্তি কৰা কিবা সুবিধা আছে নেকি যদি কিবা অকণমান ইমাৰ্জেঞ্চি হয় মানে অকণমান বেছিকৈ যদি উশাহ চুশাহ লোৱাত যদি অকণমান প্ৰব্লেম পায় তেতিয়া মই মানে ইয়াত ভৰ্তি কৰিব পাৰিমনে নোৱাৰিম আৰু ইয়াত এনেকুৱা ৰুমৰ ব্যৱস্থা আছেনে নাই আৰু ইয়াত ডক্টৰৰ মানে পতককৈ ডক্টৰ পোৱা যাবনে নাই মানে যেনেকৈ ইমাৰ্জেঞ্চি টাইমত যদি মই এতিয়া আনিলোঁ ন কেতিয়াবা মানে ৰাতিও আনিবলগীয়া হ'ব পাৰে আৰু তেতিয়া মানে কেতিয়াবা এনেকুৱা হয় বাৰটা এটা বজাত যদি মই ভৰ্তিটো কৰোঁ তেতিয়া ডক্টৰ পোৱা নাযায় খুব মানে দিগদাৰ হয় আৰু তেনেকৈ হ'লেতো মই এনেই ইয়াত ৰাখিব নোৱাৰিম সেইবাবে ৰাতিও যদি ডক্টৰৰ যদি ইয়াত সুবিধা থাকে তেতিয়া মই ভাবিছোঁ ইয়াতে তেতিয়া ভৰ্তি কৰিম আৰু আৰু যদি মানে এনেকৈ অসুবিধাবিলাক হয় তেতিয়া আকৌ মোৰ আকৌ দিগদাৰ হ'ব ন ঘপককৈ আনি ভৰ্তি কৰি দিম ডক্টৰ নাপাম আকৌ বেলেগ এজেগালৈ লৈ যাব লাগিব সেইটো এটা প্ৰব্লেম হ'ব আকৌ যদি চিকিৎসাটো সোনকালে নকৰাওঁ তেতিয়াও এটা প্ৰব্লেম যে আকৌ বেছিতে বেছি হৈ হৈ গৈ থাকিব সেইকাৰণে ভাবিলোঁ যে ইয়াত সকলো কথা সুধি যাওঁ আৰু মানে সকলো সুবিধা এই একেটা জেগাতে পাওঁ নে নাপাওঁ আকৌ যদি চব সুবিধা একেটা জেগাত নাপাওঁ তেতিয়াও মোৰ অকণমান প্ৰব্লেম হ'ব যিহেটো অকলশৰীয়া মানুহ মানে এতিয়া চোৱা চিতা কৰিবলৈ অকণমান দুজনৰ একেলগতে হৈছে বেমাৰটো এতিয়া মানে চোৱা চিতা কৰিবলৈও মানে মানুহ লাগিব ন সেইকাৰণে ভাবিছোঁ যে আৰু ইয়াত আপোনালোকৰ ইয়াত কি কি সুবিধা আছে ভালদৰে জানি যাওঁ আৰু মানে